পুখুৰীৰ পৰা মাছ ধৰিবলৈ আমি খেৰালি জাল নহ'লে ডাঙৰ নেট ব্যৱহাৰ কৰোঁ আৰু সেই নেটত বা খৰালি জালত যিখিনি মাছ আহে সেই মাছখিনি আমি খালৈৰে ভৰাই এটা ডাঙৰ পাত্ৰত পানী অলপ দি তাত জীয়াই ৰাখোঁ কাৰণ মাছখিনি মৰি গ'লে বেয়া হৈ যাব আৰু সেই পাত্ৰটোৱে দি ডা এখন গাড়ী লৈ আমি বজাৰলৈ আহোঁ আৰু বজাৰত কেজি ওজনত বিক্ৰী কৰি বিক্ৰী কৰোঁ নাইবা আমি হোটেলত গৈ বিক্ৰী কৰি দিওঁ আৰু ওচৰৰ কিছুমান ডাঙৰ বজাৰ হৈছে কাক'পথাৰ মাছৰ বজাৰ ঢলা মাছৰ বজাৰ শদিয়া মাছৰ বজাৰ তিনিচুকীয়া মাছৰ বজাৰ কচুজান মাছৰ বজাৰ আদিবোৰ